এক জুন দুহেজাৰ তেইছ দুই জুন দুহেজাৰ তেইছ তিনি জুন দুহেজাৰ তেইছ চাৰি জুন দুহেজাৰ তেইছ পাঁচ জুন দুহেজাৰ তেইছ